হেল্ল' অ' কোনে কৈছে অ' অ'

ডক্টৰজন মানে দুটা বজাতে আহে আজি তেওঁ তেওঁ মিটিঙলৈ যোৱা কথা আছে আঢ়ৈটামান বজাত পাবহি লাগে তথাপি আপোনাৰ নামটো কি নামটো কওকচোন মই এন্ত্ৰি কৰি দিওঁ হয় মাইনী মহন্ত ন ঠিক আছে

আঢ়ৈটা বজাত পোৱাকৈ আহিব মই এন্ত্রি কৰি থৈছোঁ বাৰু আপোনাৰ নামটো